হেল্ল' অঁ অঁ দাদা মই এই সৌৰভ বৰাই কৈছোঁ অঁ অঁ অঁ মানে দাদা মই এই কথা এটা সুধিব কাৰণে আপোনাক ফোন কৰিলোঁ মানে মই আপোনাৰ মই শিৱসাগত মানে ফুৰিবলে যাম বুলি ভাবিছিলোঁ

হয়

হয় হয় হয় হয় হয় হয়

হয় হয় হয়

হয়

হয়

অঁ হয়

হয়

হয় হয় সেইখিনি কৰি দিলে মই নিশ্চয় সুখী হ'ম আৰু হয় হয় ঠিক আছে বাৰু দিয়ক